হয় এই অঞ্চলত বহু ধৰণৰ ভাল ভাল লেখক লেখিকা আছে

বা তেওঁলোকৰ পৰা এটা ব্যাকৰণ বা শব্দবোৰ কৈ ক'বলৈ শিকোঁ বা তেওঁলোকৰ কাহিনী বা সাধুবিলাক পঢ়ি মই আন এটা বস্তু লওঁ যোনটো হৈছে কাহিনীৰ মূল সাৰাংশ মূল সাৰাংশ সাৰাংশ এটা শুদ্ধ

এজন সৰু ল'ৰা বা এজন বৃদ্ধ ব্যক্তি মোৰ লিখা কাহিনীটো পঢ়িব পঢ়াৰ পাছত

আদি সকলো বাবে সকলোভাৱে সুৱলা হয় কাৰণ এটা কবিতা পঢ়োঁতে তাত যদি চন্দ মিলি নাথাকে

কবিতাত চন্দ ৰূপ আদি ভাল কৰিবলৈ চেষ্টা কৰোঁ